হেল্ল' নমস্কাৰ নমস্কাৰ

অঁ আপুনি ক'ৰ পৰা কৈছে অঁ অঁ অঁ বৰপাক জীয়ামূৰীয়া হয় হয় কি হৈছে বুলিছে

তেনেহ'লে এটা এতিয়া উপায়টো নাই গতিকে বিকল্প এটা ব্যৱস্থা আছে কি আপুনি জ্বৰৰ কাৰণে দুটামান পেৰাচিটেমল লওক

এই দুপালি ঔষধ আপুনি ল'লে দুদিনৰ কাৰণে দুপালি ঔষধ ল'লে ভাল হৈ যাব আপোনাৰ হ'ব তেনে অঁ অঁ আপুনি ঘৰতে ঔষধটো খাই অলপ আৰোগ্য হওক তাৰপিছত ইয়ালৈ আহিব আমি চাম হ'ব